ন আঠ দুহেজাৰ ন পাঁচ ছয় দুহেজাৰ পোন্ধৰ সাত ছয় দুহেজাৰ দহ ছয় ন দুহেজাৰ ওঠৰ ন ন দুহেজাৰ বিছ